হেল্ল' দাদা অঁ মই আপোনাৰ অ'টো বুক কৰিছিলোঁ যে মই আপোনাৰ এই টোকানী চাৰ্কলৰ ওচৰত ৰৈ আছোঁ আপুনি ক'ত পালেহি বাৰু অঁ হস্পিতেল পাইছেহি ন আহক মই ৰৈ আছো মোৰ অকণমান দেৰি হৈছে মানে গতিকে সোনকালে আহক ঠিক আছে